যোৱাকালি মই এটা মিক্সাৰ কিনি আনিছিলোঁ দোকানৰ পৰা কিন্তু দোকানীজনে যেতিয়া দেখাইছিলে আমাক ভালেই লাগিছিলে কিন্তু ঘৰলৈ আনি মই যেতিয়া বস্তুবিলাক পিচিব লৈছোঁ তেতিয়া ভালকৈ পিচ যোৱা নাই আৰু লগতে অলপ বেয়া পাইছোঁ মিক্সাৰটো চলাবলৈ গতিকেলৈ মই বেয়া পাইছোঁ মিক্সাৰটো